হেল্ল' অঁ কি আছোঁ আছোঁ ভালেই তোমাৰ কি খবৰ অঁ বিহুত আহিবা আমাৰ ঘৰলৈ বনাইছোঁ বনাইছোঁ বহুত পিঠা বনাইছোঁ আহিবা মই ৰখি আছোঁ এই নাৰিকল দিয়া পিঠা বনাইছোঁ তেল দিয়া পিঠা বনাইছোঁ তাৰ পাছত তেল পিঠা বনাইছোঁ লাড়ু পিঠা বনাইছোঁ বহুত বনাইছোঁ ঢেৰ বনাইছোঁ একদম আহিবা খাবলৈ আৰু বহুত ভাল হৈছে খাবলৈ পিঠা কেইটা

আজি ৰাতিপুৱা উঠিয়েই বনালোঁ গোটেইবোৰ কালি যোগাৰ কৰিলোঁ অলপমান তাৰ পাছত হেৰিখিনি তিলখিনি নাৰিকলখিনি কালিয়েই যোগাৰ কৰি থৈছিলোঁ আজি ৰাতিপুৱা উঠি বনালোঁ আৰু ৰাত দিনটো গোটেই লাগিলে গোটেইখিনি তিল পিঠা তিলখিনি গুড়ৰ লগত গুলি দিছোঁ মিক্স কৰিছোঁ প্ৰথমতে তাৰ পাছত আৰু

অঁ চাউল কেইটা বেয়া আছিলে চাগে আৰু হেৰি ভালো নহ'ল চাগে জুই চুই ভালকে দিব লাগে তেতিয়াহে ভাল হয় পিঠাখিনি অঁ অঁ এইবাৰ আহিবা আৰু লাড়ু পিঠাও বনাইছোঁ নহয় মই লাড়ু পিঠাও বহুত বনাইছোঁ নাৰিকল দিয়া তিল দিয়া বহুত আছে অঁ অঁ আহিবা মই শিকাই দিম চব দিয়া আহিবা এদিন সন্ধিয়া আহিবা দিয়া বাৰু অঁ ৰাখিছোঁ